অঁ হেল্ল' অঁ নমস্কাৰ মই আপোনাৰ গেলেকী আচিনাবাৰীৰ পৰা ক'লোঁ মই মানে এখন দোকান খুলিম বুলি ভাবিছোঁ মানে লোন এটাৰ প্ৰয়োজন হৈছিলে তাকে আপুনি কি ধৰণে লোনটো ডকুমেণ্টছ কি কি লাগিব আপোনাৰ কিমান ইণ্টাৰেষ্ট বাঢ়িব মাহিলী কি চিষ্টেমত দিব লাগিব তাকে অকণমান জানিবলৈ বুলি আপোনালৈ সুধিবলৈ ফোন কৰিলোঁ আপোনাৰ দুই লাখমান ল'ম বুলি ভাবিছিলোঁ মানে দোকানখনৰ কাৰণে বোলো তাকে আপোনাৰ ডকুমেণ্টছ কি কি লাগিব আপোনাৰ চিভিলটো মানে কেনেকুৱা কি হ'লে পাব বাকী ইণ্টাৰেষ্ট কিমান পাৰ্চেণ্টকৈ লগাই তাৰে বিষয়ে অকণমান জনাই দিব

দছ নহ্ বাকী মই যদি এতিয়া মই যদি এতিয়া তিনি বছৰমান কৰোঁ লোনটো আপোনাৰ মাহিলী এনেই কিমান দিব লাগিব ধৰি লওক আচ্ছা ঠিক আছে তেনেহ'লে মই আপোনাক কাইলৈ যোগাযোগ কৰিম কাইলৈ মই গৈ আছোঁ